হেল্ল'

অঁ আছে আপেল আনাৰস তাৰপিছত হেৰি মধুৰীআম তাৰপিছত তৰমুজ তাৰপিছত আনাৰস গোটেই কল চল গোটেই পায় আৰু হ'লছেলাৰো হয় দামটো এতিয়া আপেলৰ চলি আছে একশ বিছ তাৰপিছত অঁ আপেলৰ কিলো একশ বিছ তাৰপিছত এইফালে আমৰ ডেৰশ আনাৰসৰ কিলো সেই টকা এইটো একশ টকা আৰু মধুৰীআমৰ আশী টকা আৰু মালভোগ কলৰ একশ চল্লিছ আষা

অঁ পাই যাব অঁ ছাপ্লাই দি দিম অঁ তাৰ পৰাই যাব মোৰতো পোন্ধৰ বছৰমান হ'ল

অঁ ভাল চলি আছে আপোনাক বা কিমান কিমান মাল লাগে

অলপতো কমাই ধৰিব লাগিব তুমি ব্যৱহাৰ কাৰণে নিবা

অঁ অঁ সেইটো হয় অঁ অঁ অঁ অঁ

অঁ হ'ব দিয়ক আপোনাক দি দিম আপুনি লিষ্টখন বনাই দিব অঁ অঁ হ'ব দিয়ক

নাই ভালে ভালে দিয়ক